অ' কওকচোন

হয় হয় আচ্ছা তাৰমানে গঁড় চাব আচ্ছা আচ্ছা আচ্ছা যিয়ে নহওক এতিয়া মানে আজি আজি যাব নে কাইলৈ যাব আচ্ছা আচ্ছা ঠিক আছে তেতিয়াহ'লে হেৰি কৰক কাজিৰঙালৈ প্ৰথম কথা হ'ল ভাড়া আমাৰ এতিয়া আপোনাৰ হেৰিকৈ পৰিব দুশ টকাকৈ পৰিব পাৰ হেড যিমান আছে অ' তাৰপিছত কাজিৰঙালৈ গ'লে প্ৰথমতে আপোনালোকক এতিয়া আমি কাজিৰঙা যেনে এতিয়া ধৰকচোন তাতে হাতী চাফাৰী আছে হাতী চাফাৰীতো আপোনালোকে যাব নোৱাৰিব গতিকে মতা মানুহখিনি যাব পাৰিব কিন্তু মাইকী মানুহ যাব নোৱাৰিব গতিকে জীপ চাফাৰী ল'ব লাগিব জীপ জীপত গৈ আপোনালোকে এই জেগাবিলাক চব চাব পাৰিব গঁড় চাব পাৰিব তাৰপিছত অন্যান্য জীৱ জন্তুবিলাক চাব পাৰিব হৰিণা আছে তাৰপিছত বাঘ কেতিয়াবা হয়তো দেখা পায় গতিকে সেইবিলাক বস্তু যোনটো দেখা পাব আৰু আমাৰ এই আৰ্কিড উদ্যান এখন আছে নহয় খুব ভাল আৰ্কিড উদ্যান অ' সেই সেইখন চাব পৰিব সেইখন এটা মানে চাবলগীয়া বস্তু গতিকে সেইটো সেইটোৰ কাৰণেও আপোনালোকে যিটো মানে প্ৰগ্ৰেম আমি কৰিম সেইটো মানে তাৰ ভিতৰতে হেৰি হ'ব আৰু ইনক্লোদ হ'ব গতিকে সেইটোত গোটেই বস্তুখিনি থাকিব কিন্তু অলপ সময় লাগিব ইয়াৰপৰা আমি আপোনালোকক এতিয়া আপোনালোকক গুৱাহাটীৰপৰা লৈ যামতো গুৱাহাটীৰ পৰা এতিয়া তালৈ কমেও ছয়ঘণ্টা মান লাগিব ছয়ঘণ্টা ছয়ঘণ্টা বাৰ ঘণ্টা আকৌ তাতে এইবিলাক মানে চোৱা মেলা কৰিব লাগিল গতিকে সময় অলপ দীঘলীয়া হ'ব তাৰপিছত খোৱা লোৱাও আপোনালোকে তাৰে ভিতৰতে কৰিব পাৰিব তাত আছে ইয়াত ভাল ভাল ৰেষ্টোৰেণ্ট আছে বা কিছুমান এনেকুৱা মানুহ হেৰি হোটেল হেৰি মানে মানুহৰ ঘৰটো এনেকুৱা ব্যৱস্থা আছে কাজিৰঙাত তাতেও থাকিব পাৰিব এইটো মানে ঘৰত থকা নিচিনা হ'ব গতিকে এতিয়া আপোনালোকে হেৰি কৰিব কিমানজন যায় সেই হিচাপত মোক এটা হেৰি লিষ্টখন দিব তাৰপিছত মই আপোনালোকক ক'ম কোন সময়ত কেনেকৈ যাব লাগে সেইমতে আহিলে হ'ব আৰু আৰু আৰু কিবা অ' অ' ঠিক আছে বাৰু